হেল্ল'

হয় বাইদেউ দহ হাজাৰ মানৰ ভিতৰততো মোবাইল পোৱা যাব বাট আপুনিতো ভাল মোবাইল নাপাব তাৰ ভিতৰত আপুনি পাব আপুনি ৰেডমিৰ পাব তাৰপিছত আপুনি প'ক' পাব আৰু টেকন' মোবাইল পাব আজি জানেই আজিকালি দহ হাজাৰ টকাতনো আৰু ক'ত মোবাইল পায় নহয় সেনেকৈ পাবৰ হ'লে ভাল নহয় আৰু অলপ চলপ এনেই চলিব পৰা মোবাইল পাব কিন্তু ভাল মোবাইল দহ হাজাৰ টকাত তলত ওপৰতহে অলপ পাব তলততো নাপায় তাৰপিছত আপুনি এটা কাম কৰক দহ হাজাৰ টকাততো আপুনি ভাল মোবাইল নাপাব ভাল মোবাইল নাপাব আপুনি এটা কাম কৰক আপুনি আৰু দুই হাজাৰ মান টকা দি ভাল মোবাইল এটা লৈ লওক আৰু দহ হাজাৰ টকাৰ তলত কিছুমান মোবাইল পাব যেনে টেকন' পাব তাৰ পৰা আই টেল পাব এইবিলাক মোবাইলটো ইমান ভাল নহয় আপুনি এইটো কথা জানেই তাৰ পৰা আৰু তাৰ বাহিৰে আৰু বেলেগ মোবাইল দিব পৰা নাই আৰু দহ হাজাৰ টকাৰ তলত আৰু এইবিলাক কেমেৰা কুৱালিটি বেয়া বা এইফালে ৰেম চেম কমি থাকে সেইটোতো আৰু বুজি পায়েই ছাগৈ অঁ দহ হাজাৰ টকাৰ তলততো ভাল মোবাইল নাপাবয়ে আপুনি এটা কাম কৰিব পাৰে আপুনি আপুনি দহ হাজাৰ টকাৰ তলত আপুনি ৰেডমি পাব প'ক' পাব তাৰ পৰা আপুনি আই টেল পাব টেকনো পাব তাৰ ওপৰত আপোনাৰ কি ক'লে অঁ কুৱালিটিটো কুৱালিটিটো ভাল নাপায় আপুনি মেইড ইন চাইনা মাল পাব তাৰ পৰা আপুনি এই কি কয় তাৰ পৰা আপুনি ভাল ভাল কুৱালিটি নাপায় বেটাৰী কেপাচিটি বেয়া হ'ব তাৰ পৰা আপোনাৰ কেমেৰা বেয়া হ'ব তাৰপিছত ৰেমটো কমি থাকিব ৰেমটো কম থাকিলেতো আৰু জানেই ৰেম কম মানে মোবাইলটো বেয়াই ্হয় ছ' হ'ল দহ হাজাৰ টকাৰ ওপৰত আৰু মোবাইল ল'লে ভাল আৰু দহ হাজাৰ টকাৰ তলত হাঁ ঠিক আছে অঁ ৱেলকাম